মই অসমৰ ছোৱালী অসমত পৰ্যটনস্থলীৰ অভাৱ নাই অসমলৈ বহুত দূৰ দূৰ দূৰণিৰ পৰা লোক আহে পৰ্যবেক্ষণ কৰিবৰ বাবে আমিও ভাল পাওঁ আমাৰ অসমখনক গৌৰৱ কৰোঁ কাৰণ অসমত এনেকুৱা এনেকুৱা পৰ্যটনস্থলী আছে যিবোৰ মানে কৈ শেষ কৰিব নোৱাৰোঁ কাৰণ মানে গোটেই অসমখনতে ভ্ৰমণ কৰিবলৈ আহে পৰ্যবেক্ষণ কৰিবলৈ আহে দূৰ দূৰণিৰ পৰা মানুহ আমি আমিও যাওঁ ঠিক তেনেকৈ অসমত শিৱসাগৰ জিলাতে প্ৰায় বহুতখিনি চাবলগীয়া পৰ্যবেক্ষণ কৰিবলগীয়া বস্তু মানে ঠাই আছে সম্পদ আমাৰ অসমৰ সম্পদ বুলি ক'ব পাৰি সম্পদ আছে আমি অসম শিৱসাগৰৰে শিৱদৌল জয়দৌল আদিকে কৰি দৌল আছে ৰংঘৰ কাৰেংঘৰ ঐতিহ্যমণ্ডিত সেইবোৰ বহুতো পুৰণি সাম বস্তু আছে যিবোৰৰ আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ আৰু বহুত দূৰ দূৰণিৰ পৰা আহি চাবও পাৰে আৰু ঠিক তেনেকৈ মৈদামো আছে চৰাইদেউ জিলাৰ মৈদামসমূহ সেইবোৰতো বহুত দূৰ দূৰণিৰ পৰা আহে লোক আমি আমিও যাওঁ ওচৰে পাজৰে আমাৰ ওচৰতে নাগালেণ্ড আছে নাগালেণ্ডত আমি পিকনিক কৰিব যাওঁ ঘৰৰ পৰিয়ালৰ লোকৰ লগত লগৰ সমনীয়াৰ লগত যাওঁ কিমান যে ভাল লাগে আমি ভাল পাওঁ আমাৰ লগৰসকলৰ লগতে হওক বা ঘৰৰ পৰিয়ালৰসকলৰ লগতে হওক মানে পিকনিক যোৱা বা মানে এটা ফূৰ্তি বুলি নহয় মানুহৰ মন শৰীৰ সকলোতে প্ৰভাৱ পৰে কাৰণ নিজৰ মনৰ মনটো ঠিকে থাকিলে শৰীৰটো ঠিকে থাকে নহ্ আমি পিকনিক সেইকাৰণে যাওঁ হয় এদিনৰ সুখ কিন্তু নিজৰ মনটোত ভাল লগা মানেইতো নিজৰ শৰীৰটো ভাল লগা নহ্ আমি ঠিক তেনেদৰেই যাওঁ বহুত দূৰ দূৰৰ পৰা আহেও অসমত পৰ্যবেক্ষণ কৰিবৰ বাবে আমি অসমৰ ছোৱালী হয় শিৱসাগৰৰ ছোৱালী তাতে শিৱসাগৰততো শিৱদৌল জয়দৌল আদিকে কৰি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবোৰ জয়সাগৰ পুখুৰী ৰুদ্ৰসাগৰ পুখুৰী শিৱসাগৰ পুখুৰী এইবোৰ বহুত আছে যিবোৰ আমি চকুৰে চাই অনুভৱ কৰোঁ যে ইয়াৰ ৰহস্য কিমান ইতিহাস কিমান ব্যক্ত মানে গুৰুত্বপূৰ্ণ হ'ব পাৰে কিমান জানিবলগীয়া কথা থাকিব পাৰে ইয়াত আমি সেইবোৰ কথা জানিব লাগে আৰু সেইবোৰ পৰ্যবেক্ষণ কৰিলে বা আমি গ'লেহে গম পাওঁ ওচৰৰ পৰা চালেহে গম পাওঁ আৰু গম পায় মানে বুজাব নোৱাৰা এটা অনুভৱ যিটো মানে নিজৰ মনটো ভাল লাগে লগৰ সমনীয়াৰ লগত গ'লে আমি পিকনিক কৰিব যাওঁ ভাল লাগে বহুত ভাল লাগে আমি যাওঁ ফুৰো খাওঁ লগতে বহি এসাঁজ কিমান যে ভাল লাগে বহুত দূৰ দূৰৰ পৰা আহেও তেনেকৈ আমাৰ ইয়াত মাজুলীকে ক'ব পাৰোঁ মাজুলীতো পৃথিৱীৰ বিখ্যাত এটা নদীদ্বীপ যিটো ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আছে আমি সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ আমি শিৱসাগৰৰ ছোৱালী বা অসমৰ ছোৱালী বুলি সি মাজুলী মাজুলীলৈ গ'লে মানুহৰ মানে সংস্কৃতিৰ বিষয়ে হওক বা নিজৰ আচাৰ ব্যৱহাৰে হওক বহুত মানে লেখত ল'বলগীয়া কথা যিবোৰ আন বেলেগ ঠাইত বা বেলেগ অঞ্চলত তেনেকুৱা ব্যৱহাৰ তাতকৈ মানে ভাল আমি ক'ব নোৱাৰোঁ এনেকুৱা এডোখৰ ঠাই মাজুলী যিডোখৰ ঠাই সংস্কৃতিৰে মানুহৰ মৰম চেনেহেৰে ভৰপূৰ শিৱ শিৱসাগৰতো তেনেকুৱা ঠিক বহুতো ঠাই আছে অসমৰ ভিতৰতে বুলি ক'বলৈ গ'লেতো বহুতেই পৰ্যবেক্ষণৰ স্থল মানে অভাৱহীন কিমান যে ঠাই আছে তেনেকুৱা মন ভাল লাগে গৈ প প্ৰাকৃতিক দৃশ্যবোৰ ইমান মনোমোহা যিমানেই মুখেৰে বুজাব নোৱাৰা অনুভৱ আমি সদায় নাযাওঁ বছৰেকৰ মূৰত এদিন যাওঁ কিয়নো যাব লাগে ফুৰিব লাগে মন ভাল লাগে সেইকাৰণে আমি যাওঁ লগৰসকলৰ লগত কলেজৰ পৰা হওক আমাৰ ওচৰতে এতিয়া গেলেকী অঞ্চলত ইক' পাৰ্ক বুলি এডোখৰ ঠাই বহুত ধুনীয়া বহুত পাহাৰীয়া পাহাৰ অলপ মানে পাহাৰীয়া নিচি মানে অনুভৱ হয় পাহাৰীয়া জেগাৰ নিচিনা আৰু তাতে বাগানৰ মাজত অসমৰ বাগানটো বিখ্যাত গোটেই পৃথিৱীৰ ভিতৰতে চাহ বাগিচা চাহ বাগিচা যে কিমান মনোমোহা দৃশ্য সৰু সৰু গছ তাৰ আমি ফটো মাৰোঁ ভিডিঅ' বনাওঁ কিমান যে ভাল লাগে স্মৃতি হৈ ৰ'ব এইবোৰ আমি এইবোৰ সাঁচি ৰাখিছোঁ নিজৰ মোবাইলত সবৰে হাতত আজিকালি মোবাইল থাকে সেই মোবাইলতে সাঁচি ৰাখিছোঁ আৰু ক'বলৈতো বহুত কথাই থাকে অসমৰ কথাটো ক'বলৈ বুৰঞ্জীততো বহুতেই আছে যিটো ম মই সম্পূৰ্ণ নাজানো ভালদৰে নাজানো ক'বও নাজানিব পাৰোঁ কিন্তু নিজৰ মনৰ ভাষাৰে কৈছোঁ অসমৰ নিচিনা ঠাই বেলেগত আৰু ক'তো নোপোৱা অসমতে গোটেইখিনি মানে সংস্কৃতি হওক বা ঐতিহ্যমণ্ডিত সকলোবোৰ ৰজা দিনীয়াৰ হওক বা দেৱ দেৱীসকলৰে হওক প্ৰতিষ্ঠান বহুত আছে যিবোৰ আমি এতিয়া চকুৰে দেখি আছোঁ শিৱসাগৰ জিলাতে তেনেকুৱা বহুত সম্পদ আছে আমাৰ যিবোৰ আমি গৌৰৱ কৰোঁ আমাৰ এতিয়া শিৱসাগৰ জিলা এনেকুৱা দৌল পুৰণি সেইবোৰ আছে তাৰপিছত চৰাইদেউ জিলাত আছে মৈদাম মৈদাম যিবোৰ মৈদাম আগৰ দিনৰ মানুহবোৰে নিজৰ হাতেৰে নিৰ্মাণ কৰিছিল এটা পাহাৰ সদৃশ মৈদাম যিটো আমি কল্পনাও কৰিব নোৱাৰোঁ এতিয়া আমি এইবোৰ সাধু কথা নিচিনা লাগে কিন্তু তেতিয়া দিনৰ মানুহবোৰে নিজৰ হাতেৰে নিৰ্মাণ কৰিছিল ইমান ডাঙৰ ডাঙৰ ওখ ওখ পৰ পৰ্বতৰ দৰে এটা এটা মৈদাম যিটো মৈদাম বুলি কোৱা হয় মানুহৰ নিজৰ হাতেৰে নিজেই বনোৱা সৃষ্টি কৰা বা তৈয়াৰ কৰা তেনেকুৱা এটা মৈদাম যিটো আমি এতিয়াৰ যুগৰ ল'ৰা ছোৱালীয়ে মানুহে কল্পনাও কৰিব নোৱাৰে তেনেকুৱা এটা কাম কৰিবলৈ তেনেকুৱা এখন মানে তেনেকুৱা কোনো এজন মানুহ নাই ইমান সাহস কৰা তেনেকুৱা এটা সৃষ্টি কৰাৰ সেইবোৰ জানিব লাগে সেইবোৰ চাবগৈ লাগে তেতিয়াহে বুজি পোৱা যায় যে কিমান মানুহৰ পৰিৱৰ্তন আছে মানুহ এতিয়া এতিয়াৰ মানুহৰ লগত তেতিয়াৰ মানুহৰ পাৰ্থক্য কিমান এতিয়া মানুহ ইমানেই চুস্তি ইমানেই এলাহ ইমানেই দুৰ্বল আগৰ দিনৰ সেইসকল মানুহৰ লগত তুলনা কৰিব নোৱাৰি এতিয়াৰ দিনত অকল মোবাইল কিন্তু তেতিয়া দিনৰ মানুহৰ হাতৰ পৰশত সব মানে হীৰা ওপজিছিল এতিয়া সেইবোৰ দিঠক হৈ আমাৰ চকুৰ আগতে আছে যিবোৰ আমি চাব যাওঁ বহুত দূৰৰ পৰা চাবলৈ আহে আমি আমি গৌৰৱ কৰোঁ আমি শিৱসাগৰৰ ছোৱালী বুলি ক'বলৈ কাৰণ শিৱসাগৰতে ইমানখিনি ঐতিহ্যমণ্ডিত দেৱ দেৱী হওক বা ৰজাদিনীয়া ঘৰ মহল সেইবোৰ চাবলৈ আমি মাতোঁ আমাৰ দূৰৰ লগৰসকলক বা আলহী আলহীসকলক আমি ভাল পাওঁ আমি কৈ আমি নিজৰ দেশৰ আমাৰ ওচৰৰ ঠাইখনৰ কথা ক'বলৈ আমি বহুত অঁ গৌৰৱ অনুভৱ কৰোঁ ঠিক তেনেদৰে বা আমি অসমৰ অসমৰ বাহিৰতো তেনেকুৱা ঠাই আছে যিবোৰ আমি আমি চাবলৈ যাওঁ তেনেকৈয়ে আমিও আমাৰ ঠাইলৈও বাহিৰৰ পৰা বা দূৰৰ পৰা লোক আহে আমি আমাৰ ঠাইখনক লৈ বহুতেই গৌৰৱ অনুভৱ কৰোঁ কাৰণ অসমৰ নিচিনা ঠাই অসমৰ যিমানখিনি পুৰণি সম্পদ আমাক দি থৈ গৈছে বেলেগ এখন দেশত বা বেলেগ এখন ৰাজ্যত দেখা পোৱা খুব কমেই গৈছে আমি আমাৰ এই সম্পদখিনি আমি ৰক্ষা কৰিব লাগিব আমিয়ে আমি আমাৰ সম্পদখিনি আমি নিজেই ৰক্ষা কৰি ৰাখিব লাগিব আৰু আমি আমিও যাওঁ তেনেকৈ আমাৰ আমাৰ ঠাইলৈও আহে ভাল লাগে পৰ্যবেক্ষণ হ'লে এনেকুৱাই হ'ব লাগে তাকে আৰু কি পৰ্যবেক্ষণৰ ক্ষেত্ৰত তেনেকৈ প্ৰশাসনেও বহুত সুবিধা দিয়ে প্ৰশাসনেও বহুত সহায় কৰে পৰ্যবেক্ষকসকলক আৰু নিজেও আমি অলপ সাৱধানে চলিব লাগে গাড়ী মটৰ আজিকালি বহুত দুৰ্ঘটনাত দেখা পোৱা যায় আমি সেইবোৰ নিজৰ নিজেই অলপ সাৱধান হ'ব লাগিব পৰ্যবেক্ষণ কৰাটো ভাল কিন্তু অধিক উৎপাতৰে নহয় আমি নিজেই অলপ সাৱধানে চলিব লাগিব যাব লাগিব অকলশৰে যোৱাটো অলপ বেয়া কথা কিন্তু লগৰ সমনীয়াৰ লগত যাব লাগে অকল অকলে যোৱাটো অলপ বেয়া কথা অকলে যাব নালাগে বেছি দূৰলৈ লগত কাৰোবাক লৈ যাব লাগে ঘৰত মা দেউতাসকলোকে কৈ যাব লাগে মা দেউতাসকলক নোকোৱাকৈ যদি যোৱা হয় তেতিয়াহ'লে অলপ বেয়া হয় মানে বাটত বা কি হয় কোনে জানে সেইকাৰণে ফুৰিব গ'লে বা পৰ্যবেক্ষণ কৰিবলৈ গ'লে পিকনিক গ'লে ডাঙৰ মানুহক ঘৰত কৈ যাব লাগে লগৰ সমনীয়াৰ লগত গ'লে মানে লগতে থাকিব লাগে অকল অকলে আঁতৰি যাব নালাগে বা অকলশৰীয়াকৈ ঘূৰি ফুৰিব নালাগে আৰু বেছি হাই হুলস্থুল কৰি পিকনিক যাব নালাগে তেতিয়া মানে ড্ৰাইভাৰজনৰ অলপ অসুবিধা হ'ব পাৰে তেতিয়া আমি নভবা কিছুমান কথা ঘটনা হৈ যাব পাৰে আমি সেইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিয়াটো উচিত ফুৰিবও লাগে আৰু নিজৰ অকণমান কেয়াৰো ল'ব লাগিব নহ'লেনো এই শৰীৰটো দু কি ক'ত মিলি যাব কোনেও গম নাপাব আমাৰ অসমৰ কথা মানে বাহিৰৰ দেশত বহুত ভাল বুলি কোৱা দেখা শুনো দেখোঁ কিন্তু সেইটো আমি বজাই ৰাখিব পাৰিব লাগিব আমাৰ সম্পদখিনি আমি ৰক্ষা কৰিব পাৰিব লাগিব আৰু ঠিক তেনেদৰে আমি আগুৱাই লৈ যাব লাগিব আমি আৰু সৃষ্টি কৰিব লাগিব নতুনত্ব দিব লাগিব তাত তথাপিও আমি হাৰ মানি দিব নালাগিব আমি বেয়া কাম কৰিব নালাগিব আমি আমাৰ সম্পদখিনি ৰক্ষা কৰিব লাগিব যিটো আপুৰুগীয়া সম্পদ বহুত দূৰ দূৰণিৰ পৰা চাবলৈ আহে পৰ্যবেক্ষণ কৰিবলৈ আহে এইখিনি বস্তু আমি সামৰি ৰাখিব লাগিব আৰু আমিও ঠিক তেনেদৰে আমাৰ অসমৰ ঠাইবোৰ অসমৰ চাহ বাগিচাবোৰ ধুনীয়াকৈ ভা ৰাখিব লাগিব